হয় মই সৰুৰে পৰাই ড্ৰয়িং কৰি ভাল পাওঁ আৰু বহুতো অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু স্কুলত থাকোঁতেও বহুত ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ কাষে কাষে পাশে ড্ৰয়িঙৰ অনুষ্ঠান হ'লেও তাতো অংশগ্ৰহণ কৰোঁ আৰু মই জিৰণিৰ সময়তো ড্ৰয়িং কৰি ভাল পাওঁ নিজৰ মাইনটো ফ্ৰেচ হয় তেতিয়া অলপ আৰু ড্ৰয়িঙৰ যোগেদিয়েই মই কেতিয়াবা নিজৰ ফ্ৰিলিংছবোৰ প্ৰকাশ কৰোঁ